হেল্ল' দাদা গুড মৰ্নিং হয় হয় মই আপোনাক যিটো এডভান্স পে'মেন্ট কৰিছিলোঁ মোৰ ট্ৰিপ এটাৰ কাৰণে মই পাঁচশ টকা যিটো এডভান্স পে'মেন্ট কৰিছিলোঁ সেইটো মোৰ মানে এতিয়া ট্ৰিপটো মোৰ কেনচেল হ'ল ত' সেইটো কাৰণে মানে মোৰ পইচাটো মই মানে ৰিফাণ্ড বিচাৰোঁ মানে মোৰ ৱালেটত এতিয়ালৈকে সোমোৱা নাই মই যিহেতু কেনচেল হ'ল মোৰ ৱালেটত সোমাব লাগিছিলে কিন্তু এতিয়ালৈকে যিহেতু সোমোৱা নাই মই সেইটো কাৰণে আপোনাক কল কৰিলোঁ হয় হয় অনুগ্ৰহ কৰি আপুনি মোৰ পেমেন্টটো ৱালেটত ৰিফাণ্ড কৰি দিব দেই যিমান সোনকালে হয় হয় মানে ট্ৰিপটো মোৰ কেনচেল হোৱাৰ কাৰণ হ'ল মোৰ মানে আৰ্জেণ্টলী ক'ৰবাত বেলেগ এটা মোৰ প্লেনিং হ'ল যিটো কাৰণে মই মানে কেনচেল কৰিবলগীয়া হ'ল হয় হয় একচুৱেলী মোৰ মানে ট্ৰিপটো কৰিছিলোঁ অলপ আৰ্জেণ্ট আছিলে কাৰণে মই এডভান্স পেমেন্টটো কৰি ৰাখিলোঁ যাতে মোৰ মানে কোনো কেনচেলেচন নহওক আৰু মই কেবটো যাতে মানে সোনকালে পাওঁ হয় হয় কিন্তু মানে মোৰ এইটো কাৰণে প্ৰব্লেম এটা হোৱা কাৰণে মই কেনচেল কৰিব লগা হ'ল হয় কেনচেল কৰিলেতো এইটো আপোনাৰ ৰিফাণ্ড প্ৰচেছটোতো সোনকালে হৈ যায় ৱিদিন ফাইফ টেন মিনিটচটো হৈ যায় কিন্তু মোৰ এতিয়ালৈকে ৱালেটত ৰিফাণ্ডটো হোৱা নাই কাৰণে মই আপোনাক কল কৰিলোঁ হয় হয় কাইণ্ডলি আপুনি ৰিফাণ্ডটো মোক কৰাই দিব সোনকালে হয় হয় হয় হয় বুজিছোঁ এডভান্স পে'মেন্টতো কৰিছিলোঁ এতিয়া মোৰ দৰকাৰ আছিলে কাৰণে কৰিছিলোঁ কিন্তু যিহেতু মই মানে আৰ্জেণ্ট মোৰ বেলেগ এটা প্লেনিং মোৰ মানে কাম এটা ওলাল সেইটো কাৰণে মই আপোনাৰ কেনচেল কৰিব লগা হ'ল মই বুজিছোঁ আপোনালোকৰো প্ৰবলেম হয় এডভান্স পে'মেন্ট বুক কৰাৰ পাছত কেনচেল হ'লে কিন্তু এতিয়া মোৰ প্ৰবলেমটো হোৱা কাৰণে মোৰ এইটো কেনচেল কৰিব লগা হ'ল হয় আপুনি কাইণ্ডলি মোৰ ফাইভ হাণ্ড্ৰেড ৰুপিচটো আপুনি মোৰ ৱালেটত ৰিফাণ্ড কৰাৰ ব্যৱস্থাটো কৰি দিব যিমান সোনকালে পাৰে দেই দাদা হয় হয় হয় হয় হয় হয় ঠিক আছে থেংক ইউ থেংক ইউ